ভাৰতৰ বহুত ঠাইত শিক্ষাত উৎসাহ দিবলৈ ছাত্ৰীসকলক বাইচাইকেল লেপটপ চৰকাৰে দিছে কিন্তু আচলে আচলতে সেই আঁচনিসমূহ ফলপ্ৰসু হোৱা নাই কাৰণ বহুত ল'ৰা ছোৱালী ইয়াৰ পৰা বঞ্চিত হৈছে আৰু ইয়াৰ ফলত আচলতে ল'ৰা ছোৱালীক যি বাইচাইকেল দিছে সেই বাইচাইকেল দিয়াৰ ফলত আচলতে পেট্ৰলটো কমাই দিব সেই পেট্ৰলৰ কথাটো আহি পৰে কাৰণ আজিৰ দিনত আচলতে পেট্ৰলৰ মূল্য যিহেতু বহুত বাঢ়িছে তেনেকুৱা ক্ষেত্ৰত অকল বাইচাইকেলখন লৈ তেওঁলোকে কি কৰিব লৈ পিনে তেওঁলোকে ঘৰত পৰি থাকিব লাগিব এনেই কাৰণ দুখীয়া ঘৰৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকে বাইচাইকেলৰ ঘৰত পালে তেওঁলোকে নিজৰ মেৰিটৰ ওপৰত ভিত্তি কৰি কিন্তু তেওঁলোকে চলাব কেতিয়া তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল নহয় তেওঁলোকৰ পেট্ৰল কিনাৰ ক্ষমতা নাই কাৰণ আজিকালি লিটাৰ বহুত বাঢ়ি গৈছে এক লিটাৰতো এনে তেনেকুৱা ক্ষেত্ৰত আচলতে পেট্ৰলৰ কথাটো আহি পৰে সেইকাৰণে আচলতে বাইচাইকেল দিয়াৰ যোনখন আঁচনি সেই আচলতে সেই আঁচনিৰ কোনো মূল্য নাই আচলতে আৰু লি যি লেপটপ সেই লেপটপ দিয়াৰো বিসংগতি কিছুমান দেখা গৈছে বৰ্তমান সেই লেপটপ ছাত্ৰীসকলক দিছে হয় কিন্তু কিছুমান মধ্যভোগী কিছুমান মানুহে আচলতে আচলতে উপযুক্ত অনুপযুক্ত কিছুমান আচলতে ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে আৰু তেনেকুৱা ক্ষেত্ৰত মধ্যভোগী মানুহসকলক আচলতে ইয়াৰ পৰা আঁতৰ কৰিব লাগে আৰু বৰ্তমান ক্ষেত্ৰত এই কাৰণে আচলতে সেই আঁচনি আচলতে কোনো ধৰণৰ কামত অহা নাই সেই আঁচনি ফলত আচলতে কিছুমান একাংশ ছাত্ৰী আচলতে কিছুমান ইয়াৰ ফল ইয়াৰ আচলতে ফলা ইয়াৰ আচলতে সুফল লাভ কৰিছে আৰু আন ছাত্ৰ ছাত্ৰীসকলে কিন্তু ইয়াৰ পৰা সুফল ভুগিব লগা হৈছে আৰু তেনেকুৱা ক্ষেত্ৰত আচলতে চৰকাৰে আচলতে গুৰুত্ব দিব লগা পৰিলক্ষিত হৈছে আচলতে ইবোৰ এইবিলাক যে আঁচনি বাইচাইকেল আঁচনি লেপটপ আঁচনি এইবিলাক দিয়াৰ পৰিৱৰ্তে আচলতে তেওঁলোকক এটা শিক্ষা বৃত্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ বাইচাইকেল দিলেই বাৰু কিন্তু কাৰণ বহুত ল'ৰা ছোৱালী বাইচাইকেল চলাব নাজানিব পাৰে আৰু আৰু আজিকালি ৰাস্তাত যি যি ধৰণৰ মানে দূৰ্ঘটনা হ'বলৈ ধৰিছে আৰু তেনেকুৱা ক্ষেত্ৰত আচলতে এনেকুৱা সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি আচলতে ছাত্ৰীসকলৰ আচলতে নিৰাপত্তাৰ প্ৰতি দৃষ্টি ৰাখিকিনে আচলতে বাইচাইকেল দিব নালাগে আৰু লে যি লেপটপ দিয়াৰ আঁচনি সেই লেপটপ দিয়াৰ আঁচনি ঠিকে আছে কিন্তু লেপটপ দিয়াৰ যি আঁচনি সেই লেপটপ দিয়াৰ আঁচনিৰ মাজত কিন্তু কিছুমান মধ্যভোগীয়ে কিন্তু ইয়াৰ ফল ইয়াৰ কিন্তু সুফল লাভ কৰি আছে সেই কাৰণে এই আঁচনিত কিন্তু চৰকাৰে নজৰ দিয়া উচিত আৰু লগতে আৰু এই যি মধ্যভোগী এইসকলক আচলতে উচিত শাস্তি দিয়া উচিত যাতে তেওঁলোকে এনেধৰণৰ চৰকাৰী আঁচনিত যাতে তেওঁলোকে বিসংগতিৰ চেচ বিসংগতি কৰিবলৈ চেষ্টা নকৰে